মই ফুৰিবলৈ গৈ বহুত ভাল পাওঁ আৰু ইয়াত আছে দেশলৈ ভ্ৰমণ কোনখন দেশলৈ যাব বিচাৰোঁ মই দেশ বুলি অন্য একো নাই বাৰু কিন্তু মোৰ মানে দুখনমান ঠাই আছে বহুত ফুৰিবলৈ মন যায় প্ৰথম আছে শ্বিলঙলৈ যাবলৈ মন শ্বিলঙত একদম মানে পূৰা একদম মানে ঠাণ্ডা ঠাণ্ডা ঠাই তাত ধুনীয়া মানে গৈ মেলি তাত ফুৰি মেলি ফটো চটো উঠাৰ বহুত চখ আৰু ঠাই ফুৰিবলৈ মোৰ বহুত ভাল লাগে শ্বিলঙলৈ যাম বুলি ভাবি আছিলোঁ ভাবি আছিলোঁ যোৱাও নহ'লে কিন্তু মই ভৱিষ্যতে কেতিয়াবা নহয় কেতিয়াবা শ্বিলঙলৈ ফুৰিবলৈ যাম বুলি ভাবি থৈছোঁ শ্বিলং এক নম্বৰ হেঁপাহ বহুত তাত মানে এক নম্বৰ এনিটাইম ঠাণ্ডা পৰি থাকে সেইকাৰণে ভাল লাগে অলপ ধুনীয়া ঠাই বুলি ভাবোঁ আৰু এখন ঠাই আছিলে সেইখন হয় কি বুলি কয় মায়'দিয়া মায়'দিয়াত এটা সময়ত বৰফ পৰে সেই বৰফ পৰাৰ সময়ত তাত মানে ফটো উঠিবলৈ বহুত চখ আৰু ফুৰিবলৈ মানে মন মানে সেইখিনি মায়'দিয়াত সেইটো কাৰণে ভাল লাগে বৰফখিনিৰ কাৰণে যাবলৈ মন যায় মায়'দিয়াত মায়'দিয়াত যাবলৈ মন অৰুণাচলত অকণমান ফুৰিবলৈ মন তাত কি কি আছে চাবলৈ মন যায় আৰু ওচৰে পাঁজৰে ডিব্ৰুগড় গৈছোঁ মন্দিৰ চন্দিৰ জগন্নাথ মন্দিৰ চালোঁ চাবলৈ বহুত মন আছিলে সেইবিলাক ফুৰিলোঁ ফুৰি সকলোৱে তাত গৈ পিনি ভগৱানৰ ওচৰত সেৱা ল'লোঁ ধূপ ধূনা চাকি জ্বলালোঁ ভাল লাগিলে তাৰপাছত আৰু দূৰৰ বুলি ক'বলৈ গ'লে গোৱালে যাবলৈ মন গোৱাত এখন সাগৰৰ পাৰত ধুনীয়াকৈ গৈ অলপমান থাকিবলৈ মানে মন যায় সাগৰৰ পাৰত বহি পিনি সাগৰৰ পানীখিনি চাবলৈ মন যায় কিমান ধুনীয়াকৈ বাহিৰৰ পৰা বহুত বহুত দেশৰ পৰা মানুহ আহে তালে বাহিৰৰ দেশৰ পৰা মানুহবিলাকক চাবলৈও মন যায় সেইবিলাকে তাৰমানে ফূৰ্তি আৰু কোন কোন কেনেকৈ তাত থাকে কেনেকুৱা পৰিৱেশ তেও তাৰ সেইবোৰ চাবলৈ মন যায় সাগৰখনৰ কাৰণে মেইন যাবলৈ মন যায় বালি পাৰখিনি বালি হৈ থাকে পূৰা সাগৰৰ ঢৌ পানী আহি থাকে তাত মানে এইবিলাক অলপমান মানে ব'ট ৰাইডিঙো কৰিব পাৰি সেইবিলাকো কৰিবলৈ অলপমান মন যায় আৰু এখন ঠাই আছে মালদ্বীপলৈও যাবলৈ মন যায় মালদীপত দেখোঁ হওক মানুহবিলাকো যোৱা দেখোঁ ফটো দেখোঁ তাত একদম ফুৰিবলৈ বহুত মন যায় তাত একদম মানে এতিয়া মই ক'বলৈ ভালকৈ নোৱাৰিম তাত বহুত বহুত মানে নিজে মানে কৰিবলৈ অকণমান খেলিম খেলা বুলি ফুৰ্তি বুলিয়ে ক'ব লাগিব ব'ট ৰাইডিঙৰ বাহিৰেও আৰু স্ক্ৰু ড্ৰাইভিং বুলি কয় সেইখনো মানে তাত খেলিবলৈ পাৰি মানে আৰু কিবা কিবি আছে মানে সেইবিলাকো তাত মানে আৰু তাত ঠাইবিলাক বেলেগ বেলেগ ঠাইবিলাকত খোৱা বস্তু বেলেগ বেলেগ সেইবিলাকো চখ ফুৰাৰ চখৰ লগতে সেইবিলাক ঠাইত ফুৰিবলৈও মন লগতে বাহিৰৰ দেশৰ বস্তুবিলাক খাবলৈও মন ধুনীয়া ধুনীয়া বস্তু কিছুমান ল'বলৈও মন যায় মোৰ তাতে বহুত ভাল লাগে বাহিৰত দেশৰ ফুৰিবলৈ বহুত মন আছে যেতিয়া পাৰিম তেতিয়া ধুনীয়াকৈ ফুৰিমগৈ আমাৰ মানুহজনে মই আমাৰ ছোৱালীজনী গোটেইখিনি গৈ ফুৰিমগৈ আৰু ফুৰা বুলি ক'লে মই ভালে পাওঁ যেতিয়াই মোক কোনোবাই ক'ৰবালৈ অকণমান সৰু ঠাইলৈ যাবলৈ লগ ধৰিলেও মই মানে একদম ফুৰা বুলি ক'লে ক'ব নোৱাৰা হৈ থাকোঁ আৰু ফুৰি মানে বহুত ভাল পাওঁ সেইকাৰণে য'ত কোনোবাই লগ ধৰিলেও ফুৰিবলৈ যাওঁৱেই মুঠতে লাগিলে যিমানেই সৰু ওচৰৰ ঠাই হওক তথাপিতো মানে ফুৰা বুলি ক'লে ভাল পাওঁ পিকনিক চিকনিক গৈ ভাল পাওঁ এতিয়া অলপ দিনৰ আগত জীয়াঢল মুখলৈও গৈছোঁ আমাৰ ওচৰৰে হয় গৈ পিনি বহুত ভাল লাগিলে তাত গৈ পিনি বনাই মেলি খালোঁ ফটো চটো মাৰিলো ওচৰৰ মানুহখিনি চালোঁ নৈ নৈৰ মাজতো নামিলোঁ মাছ চাচো আছে মাছ চাচো ধৰিছোঁ মানে বহুত ফূৰ্তি কৰিলোঁ ভাল লাগে সেইকাৰণে ফুৰা বুলি ক'লে ভাল লাগে আৰু আমি মাজুলীলৈও নাই যোৱা দেই মাজুলীলৈও যাবলৈ মন যায় আমাৰ ওচৰৰে হয় মাজুলী বাহিৰত দেশ বুলি ক'লে আৰু দেশটো থাকিবই ফুৰিবলৈ যদি কেতিয়াবা ভগৱানে যদি সেই দেখাই সময়ত যে আমোকলৈ সুবিধা যদি সুবিধা পালে বাৰুতো যাবলৈ মনে যাব ন সেইকাৰণে যদি কেতিয়াবা সুবিধা পাওঁ বেলেগ বাহিৰত দেশ ফুৰিবলৈ তেতিয়াতো নিশ্চয় যামেই মোৰ মানে এনেকৈ হেৰি নাই আৰু যে এইখন দেশলৈ যাম বুলি কিন্তু মোৰ বাহিৰৰ দেশ যদি কোনোবা এখনো কয় যাবলৈ নিশ্চয় মন যাব বাকী ওচৰ পাজৰতো ঢেৰ চাবলৈ আছেই চোৱাই হোৱা নাই কিন্তু যেতিয়াই সুবিধা পাও গোটেইখিনি ভালকৈ ফুৰিমগৈ মানে বহুত ভাল লাগিব ফুৰি মই সেইকাৰণে দেশ ভ্ৰমণ বুলি ক'লে ভালেই পাওঁ দেশ ভ্ৰমণটো বহুত ডাঙৰ মানে হ'ব মোৰ কাৰণে মই ওচৰ পাজৰৰ ঠাইকেইখন ফুৰিবলৈ পালেও মানে মই ভাল পাম মানে ইমানে মানে ভ্ৰমণ কৰি ভাল পাওঁ